কেনেকুৱা চলিছে টিপটপ বিহু খাবলৈ গৈ আছোঁ তোমাৰ তাত বিহু খাম বিহু খাম দুৰ্গা পূজা চাম উৎসৱ পাৰ্বন এনজয় কৰিম তোমাৰ তাত এক বছৰমান থাকি আহিম বুলি ভাবিছোঁ বিহুত বোলে এইবাৰ আকৌ ডাঙৰ বিহুত বোলে ডাঙৰ নন ষ্টপ চাম একেৰাহে চাম ভালকৈ চাম আৰু তোমাৰ গোটেই ডিষ্ট্ৰিক্টখনো ঘূৰিম ন মন্দিৰ দুৰ্গা বেছি বিশ্বনাথ চাৰিআলিত হয় ন বিশ্বনাথ হ'ব দিয়ক ঠিক আছে দিয়ক